অঁ ক মই ঘৰতে আছোঁ অঁ এই এনেই কৰা নাই আৰু আছোঁ আৰু ঘৰতে কচোন অঁ নিমন্ত্ৰণ দিছিলে অঁ যাবিনি তই অঁ অঁ ময়ো যাম বুলি ভাবিছোঁ আৰু এই প্ৰকাশকো মাতিছিলে তাকো ক'ব লাগিব অঁ সি মোক সুধিছিলে যাবিনি বুলি ওলাবি তিনিওটা যাম এই এঘাৰটামান বজাত ওলাবি এটা বজাতহে হেৰি মিটিং হ'ব

ঠিক আছে ঠিক আছে হ'ব